ফিলিপ কাৰ্টত এই কুৰ্তা অৰ্ডাৰ দিলোঁ কুৰ্তাটো অহাৰ পাছত চালোঁ এক চাইডে চিলনি এৰা তাৰ পাছত ইমান এটা কাপোৰটোও ভাল নহয় তাৰ পিছত ছোৱালীজনীয়ে ক'লে হ'ব মা মই ৰাখোঁ এই এইটোকে ৰাখোঁ আৰু তেনেকৈ ক'লে ৰংটোও ভাল পালে তাই তাৰ পিছত পিন্ধিলে মেলিলে পিন্ধোতে তাৰ পিছত ধুলে কাপোৰ ধুওতে ৰং গ'ল তাৰ পিছত এদিন ৰং গ'ল তাৰ পিছত আকৌ পিন্ধিলে আকৌ পিন্ধোতে মেলোঁতে আকৌ ধুলে বগা হৈ থাকিলে মানে ৰংটো আগৰ নিচিনা ৰং হৈ থকা নাই আৰু তাৰ পিছত চিলনিখিনিও বেয়া একচাইডে গোটেই কাষৰ তলৰটো মানে একে চিলনি মানে ফাটি মানে এৰা আছে আৰু আগত যেনিবা মানুহে পিন্ধাৰ নিচিনা তেনেকুৱা হৈ আছে ইমান বিশ্বাসত অৰ্ডাৰ দিওঁ সেই তেনেকুৱা কাপোৰ আহিলে বেয়া লাগে আৰু আগে পিছেও তেনেকৈ দি মেলি আছো মেখেলা চাদৰ তাৰ পিছত নাইটি চাইটি এনেকুৱাও দিলোঁ দিয়াৰ পিছত মই ভাবিছোঁ এইটো কুৰ্তা দিব ক'লে ছোৱালীজনীয়ে সেইটোও দিলোঁ দিয়াৰ পিছত মই ভাবিছোঁ ভাল আহিব ভাল আহিব তা চালোঁ চাওঁতে মেলোঁতে তাৰ পাছত এই কাপোৰটো ৰঙে চঙে বহুত ধুনীয়া পালোঁ লাষ্টত গৈ সেয়াহে হ'লগৈ গৈ পেলাই